বিশ্বব্ৰক্ষ্মাণ্ডৰ বিশেষকৈ যিটো কৃষ্ণ গহ্বৰৰ কথা আছে সেইটো এতিয়াও অমীমাংসিত হৈ আছে আৰু তাত অধিক গৱেষণাৰ প্ৰয়োজন বুলি মই ভাবোঁ আৰু এতিয়াও বিভিন্ন এতিয়াও পৃথিৱীৰ উপযোগী উপযোগীকৈ কোনো গ্ৰহ আছেনে নাই বা মঙ্গল গ্ৰহত বসবাসৰ উপযোগী হয় নে নহয় এইবোৰ অধিক গৱেষণাৰ প্ৰয়োজন